অঁ কওকচোন অঁ কওক অঁ যাম আপোনাৰ অঁ হয় হয় হয় অঁ অঁ এপিল ফিল্ডলৈকে যাম আপোনাৰ অলপ দূৰদি যাম আৰু হয় হয় হয় হয় হয় হয় হয় অঁ অঁ কৰক কৰক আহক সোনকালে আপুনি হয় বাৰু হয়